ভাৰতৰ ৰাজ্য বুলি ক'বলৈ গ'লে মই এতিয়া অসমৰ কথায়ে ক'ম অসমত চাবলগীয়া বস্তু যথেষ্ট আছে আপুনি যদি শিৱসাগৰ ডিষ্ট্ৰিকত চায় শিৱসাগৰ জিলাত যদি চায় আমাৰ শিৱসাগৰত আছে শিৱ দ'ল জয় দ'ল দেৱী দ'ল তাৰপৰা শিৱসাগৰ পুখুৰী জয়সাগৰ পুখুৰী আৰু তাৰ লগতে আছে আপোনাৰ ৰংঘৰ কাৰেং ঘৰ কাৰেং ঘৰ আছে গড়গাঁৱত চৰাইদেউৰ মৈদাম আছে প্ৰায় আমি হয়তো এইটো কথা জানো বাৰশ আঠাইছ খৃষ্টাব্দৰপৰা ছশ বছৰ প্ৰায় ছশ বছৰ কাল আহোমে ৰাজত্ব কৰিছিলে অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিস্থাপক আছিল আমাৰ চাওলুং চুকাফা তেওঁৰ নামতে চুকাফা দিৱস দুই ডিচেম্বৰ তাৰিখে পালন কৰা হয় চাওলুং চুকাফাই ৰাজত্ব কৰা প্ৰথম ৰাজধানী পাতিছিল চৰাইদেউত চৰাইদেউত ৰাজধানী পতাৰ পাছতে সেই চৰাইদেউতে ৰজা মহাৰজাসকলৰ সমাধিক্ষেত্ৰ যিবিলাকক মৈদাম বুলি কোৱা হয় তাত চাবলগীয়া বহুত আছে বুলি মই ভাবোঁ সেইবিলাক হ'ল আমাৰ অতীতৰ কীৰ্তিচিহ্ন যিবিলাক তাত আৰু বহুত তেনেকুৱা বহুত কিবাকিবি আছে যিবিলাক আমি চাব লাগে আমাৰ নৱপ্ৰজন্মই জানিব লাগে আমাৰ ৰংঘৰ কাৰেং ঘৰ কোনে নিৰ্মাণ কৰিছিল কেনেধৰণে সেইবিলাক বস্তুবিলাক আছে সেইবিলাক আমি বৰ্তমানো চাব লাগে যিবিলাক আমাৰ ইয়াত এতিয়া টুৰিজিমৰ ক্ষেত্ৰত যথেষ্ট কম আমাৰ মানুহ কম অহা দেখা যায় আমাৰ এতিয়া উজনি অসমৰ এইবিলাক কৈছোঁ তাৰ আমাৰ নামনি অসমৰ ফালে কামৰূপ জিলাত আছে আৰু মা কামাখ্যাৰ মন্দিৰ তাৰপিছত সূৰ্য্য পাহাৰ এইফালে তেজপুৰত আছে অগ্নিগড় তেজপুৰৰ চাবলগীয়া আছে উষা অনিৰূদ্ধ পাৰ্ক এইফালে এনেকৈ কৰি আমাৰ অসমতে যথেষ্ট যাবলগীয়া চাবলগীয়া ঠাই আৰু বহুত আছে আমাৰ সেই আহোমৰ সেই কীৰ্তিচিহ্নখিনিয়েই নহয় তাৰ উপৰিও কিছুমান প্ৰাকৃতিক পৰিৱেশৰ মাজত হোৱা কিছুমান ঠাই আছে যিবিলাক আমি বহুত ভাল পাওঁ আমাৰ এতিয়া পৃথিৱীৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদী দ্বীপ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদী দ্বীপ আমি জানো মাজুলী মাজুলী আছে আমাৰ অসমতেই আৰু তাৰ লগতে পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু নদী দ্বীপ যিটো উমানন্দ নদী দ্বীপ উমানন্দ নদী দ্বীপো আছে আমাৰ অসমতেই উমানন্দ নদী দ্বীপক হয়তো ইংৰাজে হয়তো জানে ইংৰাজীত পিকক আইলেণ্ড বুলি কোৱা হয় যিটো আমাৰ পৃথিৱীৰ ভিতৰতে আটাইতকৈ সৰু নদী দ্বীপ য'ত আমাৰ উমানন্দ মন্দিৰ আছে আমাৰ গদাধৰ সিংহই আহোমৰ ৰজা গদাধৰ সিংহই নিৰ্মাণ কৰিছিল তো তেনেধৰণে আমাৰ মাজুলী মাজুলীত আমাৰ যথেষ্ট সংস্কৃতি আমাৰ অসমীয়া সংস্কৃতি তাত যথেষ্ট দেখা পোৱা যায় আমাৰ ভাওনা সংস্কৃতি যিটো ভাওনা সংস্কৃতিটো আমাৰ মাজুলীত দেখা যায় আমাৰ অসমীয়া ভাওনা আমাৰ সত্ৰ এইবিলাক সকলোবিলাক আমাৰ মাজুলীত পোৱা যায় ঠিক তেনেধৰণে আমাৰ অসমখন অসমত মানুহ ইয়াত ইমান চাবলৈ ইয়াত ফুৰিবলৈ নাহে কিন্তু ইয়াত এনেকুৱা এনেকুৱা ঠাই আছে যিবিলাক আজিলৈকে কোনো এক্সপ্লৰ কৰাই নাই তেনেকুৱা তেনেকুৱা ঠাইয়ো আছে যিবিলাকত আমি যাব লাগে আমি চাব লাগে আমাৰ টুৰিজিম ক্ষেত্ৰখন আমি আগবঢ়াই নিব লাগে বুলি মই ভাবোঁ তেনেধৰণে